ব্যৱসায় এটা আৰম্ভ কৰাৰ আগতে কৰিবলগীয়া সকলো খৰচৰ বিষয়ে হয় ব্যৱসায় এটা আৰম্ভ কৰিবলৈ হ'লে আমি আগতে পইচা অলপ সাঁচি থ'ব লাগিব গোটাই ল'ব লাগিব কাৰণ ব্যৱসায়টোত খৰচ বহুত খৰচ বহুত আমাৰ হাতত পৰিচা প অলপ বেছি লাগিব কাৰণ আমি কিটো ব্যৱহাৰ কৰোঁ শাক পাচলি ব্যৱহাৰ কৰিবলৈ হ'লেও আমাৰ গাঁ গাঁৱত তুলিব লাগিব গাঁৱৰ মানুহৰ ঘৰে ঘৰে গৈ আমি শাক পাচলি কিনি আনিব গৈ লাগিব কেজি কেনেকৈ লয় আৰু সেইবোৰ কেজিৰ ওপৰত হেৰি কৰি কেজি আজিকালিতো ব্যৱসায় কৰিবলৈ হ'লে শাক পাচলিতটো বহুত দাম মাছ মাংসৰ ব্যৱসায় কৰিবলৈ হ'লেও পইচা অলপ লাগিব সেইকাৰণে পইচাটো হাতত থাকিলে যিকোনো ব্যৱসায় কৰিব পাৰি আমি গাঁৱলীয়া মানুহ আমি শাক পাচলি ব্যৱসায় কৰিব পাৰি মাছ মাংস ব্যৱসায়ো কৰিব পাৰি ম ব্ৰইলাৰ আনি কাটি বিকিব পাৰি ব্ৰইলাৰ দোকানখনত ব্ৰইলাৰ থ'লে কাটিলে মেলিলে লগতে অলপ কেঁচা শাক পাচলি থ'লে মানে মানুহে তাৰো নিব দুই এটা দুই এটা লগতে নিব আৰু খৰচটো আছে আমি যিটো লাভ হয় সেইটো লাভৰ অংশখিনিয়ে সদায় বস্তু আনিব লাগিব আনি পিন আনিব লাগিব আৰু যিটো মূলধন মূলধনটো সদায় গোটাই যাব লাগিব কাৰণ দা ব্যৱসায় প্ৰথমতেতো সৰুকৈ কৰিব লাগিব পাছতে ভৱিষ্যতলৈহে ডাঙকৈ কৰিব লাগিব সৰু ব্যৱসায় এটা কৰিবলৈ হ'লেও তো পইচাটো অলপ প্ৰয়োজন হয় বাৰু তাৰপাছত আৰু পইচা শাক পাচলি আজিকালি গাঁৱৰ পোৱা শাক পাচলিবোৰ দামো বেছি ষাঠি টকা আশী টকাৰ কমতটো পাচলি পোৱা নাযায় সেইকাৰণে শাক পাচলি আনিবলৈও পইচা লাগিব আৰু সেই পইচাই আমি ব্যৱসায় আৰম্ভ কৰি আমি সেই পইচা লাভৰ পইচা আমি ল'ৰা ছোৱালী স্কুলত খৰচ টিউচনৰ খৰচ আৰু ঘৰ চলোৱাত খৰচ সেইবিলাক সকলোতে খৰচ কৰিব পাৰি লাভ অংশটো মূল মূলৰ মূলধনৰ অংশটো সাঁচি থ'লে মানে আৰু লাভৰ অংশটো আমি সেইবোৰ বেলেগ বেলেগ কামত ব্যৱহাৰ কৰোঁ ঘৰৰ চলাত সহায় কৰিব লাগিব ঘৰ এখন ঘৰ চৰি চলিবলৈও বহুত বস্তু প্ৰয়োজন আৰু আমিতো গাঁৱলীয়া মানুহ ব্যৱসায়ে কৰিব লাগিব আমাৰ চাকৰি বাকৰিটো নাই এজন চাকৰিয়াল মানুহেতো ব্যৱসায় নকৰে সিহঁতৰ সেই চাকৰি পইচাই চলি যায় আমিতো গাঁৱলীয়া মানুহ খেতি কৰিব লাগিব শাক পাচলি হাঁহ খেতি কৰিব লাগিব গৰু ছাগলী পুহিব লাগিব হাঁহ কুকুৰা পুহিব লাগিব আৰু আমি এজনী গৃহিণী তাঁত বব লাগিব তাঁত বৈ মেলি যিখিনি কাপোৰ বিক্ৰী কৰি যিকেইটকা পাওঁ সেই কেইটকাৰে আমি আৰু বেলেগ কামত ব্যৱহাৰ কৰিব লাগিব বেলেগ ব্যৱসায়ত কুকুৰা কণী বিকি পালে মানে আমি সেই স্কুলৰ ল'ৰা খৰচ পাতি সেইবিলাকতো ব্যৱহাৰ কৰিব পাৰোঁ হাঁহ কুকুৰা বিকি ল'ৰা ছোৱালী পঢ়া শুনাটো ব্যৱা খৰচ কৰিব পাৰোঁ হাঁহ কুকুৰা বিক্ৰী কৰি আৰু শাক পাচলি বিক্ৰী কৰি ব্যৱহাৰ কৰিব পাৰোঁ আৰু নিজেও ক খৰচ কৰিব পাৰোঁ ব্যৱসায় কৰিবলেতো পইচাটো প্রয়োজন হয়